মধুমিতা এহ্ তোৰ লগত কথা এটা আছিলে মানে মোৰ এতিয়া জন্মদিন পাইছেহি গম পাৱেই চাগে তহঁতকে খুৱাম বাৰু মানে মই এতিয়া ৰেষ্টুৰেণ্টৰ পৰা খানা অৰ্ডাৰ কৰিব নেজানো মানে মই আগে পিছে কৰিও পোৱা নাই আৰু মই ৰেষ্টুৰেণ্টবিলাকৰ ৰেটিং আৰু খানা কেনেকৈ অৰ্ডাৰ কৰে মই বস্তুটো নেজানো তই মোক কাম এটা কৰি দিব পাৰিবি নেকি আমাৰ লখিমপুৰৰ পাঁচখনমান ভাল ভাল ৰেটিং থকা ৰেষ্টুৰেণ্টৰ নাম ক'ব পাৰিবি নি বাৰু তই মোক কৈ চাই মেলি এইবিলাক জ জনাবিচোন কবি